হয় মই যদি বেলেগ এখন দেশলৈ ভ্ৰমন কৰাৰ সুবিধা পাওঁ নিশ্চয়কৈ মই প্ৰথম মোৰ বহুতো আছে এনেকুৱা ঠাই যিবিলাক ঠাইলৈ মই যাব বিচাৰোঁ কিন্তু মোক যদি কয় তেনেকুৱা এটা সুবিধা প্ৰদান কৰে মই চুইজাৰলেণ্ডলৈ যাব বিচাৰোঁ কিয়নো তাক ফুলৰ দেশ বুলি কোৱা হয় চুইজাৰলেণ্ডখন তাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য ফুল বিশেষকৈ ফুল ফুল যিহেতু মই ভাল পাওঁ গতিকে সেই ফুললৰ ঠাই সেইসমূহ মই এক্সপ্ল'ৰ কৰিব বিচাৰোঁ চাব বিচাৰোঁ